ত্ৰিছ হেজাৰকে আপোনাৰ এক লাখ বিশহেজাৰমান টকা উপাৰ্জন কৰোঁ ইয়াত আছে আমাৰ জাতটোৰ কথা হ'ল আপোনাৰ কেম্বেলৰ জাতটোত লাভটো অলপ বেছিকে পোৱা যায় কাৰণ সোনকালে ডাঙৰ হয় আৰু কণীও বেছিকে পাৰে কেম্বেলে কণী বিকিও পইচাটো এনেকে মুঠকে পোৱা যায় তাৰপিছতে আৰু এই আপোনাৰ সেইখিনি পইচাই আমাৰ ঘৰখন ধুনীয়াকৈ চলি থাকিব পৰাকৈ আমাৰ ব্যৱস্থা হয় এতিয়া কুকুৰাৰ ক্ষেত্ৰত আমাৰ লোকেল কুকুৰা আৰু সোণালী কুকুৰা সোণালী কুকুৰাটো মই পুহিছোঁ সোণালী কুকুৰাই ঠিক তেনেদৰে কেম্বেলৰ দৰে এই লাভৱান বস্তু এটা ব্যৱসায়ৰ ওপৰত লাভ হ'ব পৰাকৈ দিয়ে ই সোনকালে ডাঙৰ হয় আৰু তিনিমাহৰ মূৰত আপোনাৰ বিক্ৰী কৰিব পৰা এতিয়া লোকচানৰ ক্ষেত্ৰত ক'বলৈ গ'লে থলুৱা হাঁহটোতো ইমান লাভ নাথাকে ই অকণমান লোকচান কৰে হ'লেও এই কেম্বেলৰ দৰে ইমান উৎপাদন দিব নোৱাৰে মানে লাভ নহয়

দুই নম্বৰতে আহিলে আপোনাৰ এই চূণ তূণ মাৰি গঁৰালটো ভালকৈ চাফা চিকুণ কৰি ৰখা হয় এইখিনি কৰোঁতে আমাৰ এই থলুৱা জাতটোত মানে আপোনাৰ লাভটো অলপ কমকৈ পোৱা যায় আৰু

অলপ ৱেটটো বাঢ়ে লোকেলত কৈ আৰু এই থলুৱাটোত মানে পইচাটো অলপ বেছিকৈ পোৱা যায় এটা হাঁহ আপোনাৰ আঢ়ৈ পৰা তিনি কেজি ওচবলৈকে ওজন হয় কেম্বেল হাঁহটো আমাৰ থলুৱাটো প্ৰায় আপোনাৰ ডেৰ কেজি দুই কেজি ইমানতে সীমাবদ্ধ হৈ থাকে এতিয়া সেইভাগে কৰি আপোনাৰ এই থলুৱা জাতত লাভটো কম দেখুওৱা যায় উপাৰ্জনটো কম হয় অলপ লোকচান কৰে আৰু কেম্বেলত আপোনাৰ লাভটো বেছি পোৱা যায় ঠিক তেনেকে কণীও বেছিকে পাৰে কণী পাৰি মেলি গোটেই পইচাখিনি আমি ঘৰখন চলিবলৈ হয় আৰু আৰু দুই নম্বৰতে হ'ল কুকুৰাৰ ক্ষেত্ৰত আপোনাৰ হ'ল কুকুৰা লোকেল কুকুৰাৰ যিটো মানে দাম আৰু এই সোণালী কুকুৰাৰ দামটোৰ মাজত পাৰ্থক্য এটা আছে লোকেল কুকুৰাৰ দামটো অলপ বেছি পোৱা যায় সোণালীতকৈ

প্ৰয়োজনীয় সামগ্ৰী প্ৰয়োজন হয় সেইখিনিয়িও আমি ঘৰখন ধুনীয়াকৈ চলি থাকিব পাৰোঁ আৰু এইখিনি কৰি আপোনাৰ আমাৰ ঘৰখন ধুনীয়াকৈ চলি আছে লগত আমি দুই চাৰিজন মানুহকো হাজিৰা দি ৰখাই কাম কৰি তেওঁলোককো মুঠতে ঘৰখন চলি থাকিব পৰাকৈ আমি তেওঁলোককো পইচা এটা দিব পাৰোঁ আৰু এইখিনি কৰি আমি ঘৰখন চলি থাকোঁতে আমাৰ ইস্কুললৈ লোৱা যোৱা কাৰণে ছোৱালী আপোনাৰ স্কুল পঠিয়াও গাড়ী ভাড়া তাৰপিছতে কিতাপ পত্ৰ আদি কৰি গোটেইখিনি খৰচ খৰচটো মই হাঁহ কুকুৰাৰ পৰাই উপাৰ্জন কৰি পিনে চলি আছোঁ

এই হাঁহৰ কুকুৰাৰ কাৰণে ধান চাউল ব্যৱহাৰ কৰা হয় এইখিনি দি মেলি হাঁহ কুকুৰাবোৰক মানে প্ৰতিপাল কৰি থকা হয়

আৰু বজাৰত আপোনাৰ ৰেটটো যিটো কয় মানে বজাৰ চাহিদাটোত আমি পইচাটো অলপ দুটকা বেছিকে পাওঁ আৰু তাৰপিছতে আজিৰ দিনত এতিয়া হাঁহ কুকুৰা পোহা বুলি ক'লে মই আৰু কেইজনমান মানুহক লগ ধৰি পিনে তেওঁলোকক কৈছোঁ

সোণালী প্ৰায় প্ৰতিবাৰত পোৱালি প্ৰায় তিনিশকৈ মই ভৰাওঁ এই তিনিশ পোৱালি হে মোক যথেষ্টখিনি মুঠতে আপোনাৰ তিনিমাহৰ মূৰত মই সেই পইচা পাওঁ আৰু তেনেকেই লাহে লাহে ব্যৱসায়টো আগবঢ়াই নিবলৈ আৰু চেষ্টা কৰি আৰু এইখিনি কৰিবলৈ যাওঁতে

সেইখিনি কৰি পিনে এতিয়া পইচা পাতিটো তেওঁলোকক ঘূৰাই দিয়াৰ লগে লগে তেওঁলোকক বিচাৰিলে মই আকৌ যদি কেতিয়াবা অসুবিধাত পৰোঁ তেতিয়াহ'লে এই মই পইচাটো পাম দুই নম্বৰতে হৈছে কি আপোনাৰ যিখিনি এই কয় দানা পানীটো আমি ৰাতিপুৱা এবাৰ দুপৰীয়া আকৌ গধূলি তিনিবাৰ দানাটো মানে আমি দিবলগীয়া হয় লগতে আকৌ পানীও খুৱাওঁ ভাল চাফা পানী দিবলগীয়া হয় চাফা পানী ফিল্টাৰ কৰি ঠাণ্ডা দিনত আকৌ পোৱালীৰ কাৰণে পানী উতলাই গৰম পানী কৰি তেওঁলোকক পোৱালিবোৰক দিবলগীয়া হয় আৰু ঠিক তেনেকে বাৰু মই পোহাৰ পৰা যি ভেক্সিনেশ্যন এনেকে কৰি মেলি মেডিচিন দি মেলি আপোনাৰ হেৰি হোৱা নাই কি কয় পোৱালি মৰ্টেলিটিটো হোৱা নাই বাৰু বা বেমাৰ আজাৰটো হোৱা নাই

খুব কম হয় বেমাৰটোত তেতিয়া আৰু বিশেষকৈ কুকুৰাবোৰ মানে আমি মেলি নিদিওঁ গঁৰালৰ ভিতৰতে আবদ্ধ কৰি ৰাখি সেইখিনি তেওঁলোক কুকুৰাবোৰক দানা পানী দি আৰু এই ভিতৰতে আৱদ্ধ কৰি মই দুটা কোঠালি বনাই লৈছোঁ এটা কোঠালি এই কুকুৰাখিনি উলিয়াই দিলে মানে এইটো গঁৰাল চাফা কৰিব পাৰি চাফ চিকুণ কৰিবৰ কাৰণে সুবিধা হয়

লোকেল কুকুৰাৰ কণীটোৰ কাৰণে তাৰ পৰা কেমবেল হাঁহটোত আপোনাৰ কণীৰ কাৰণে মই

এইখিনিৰ ওপৰত যিটো আপোনালোকে প্ৰশ্ন সুধিছে হাঁহ কুকুৰা পোহাৰ ক্ষেত্ৰত এইখিনি কৰিবলৈ যাওঁতে মই যিটো লাভৱান হৈছোঁ বুলিয়েই ভাবিছোঁ এই লাভৱান হৈ মই ঘৰখন চলি আছোঁ যেতিয়া মোৰ মই একো বাহিৰৰ কাম কৰিবলৈ নোযোৱাকৈ ঘৰখনত এই আপোনাৰ এইখিনি চলি কৰি খাই থাকিব পৰা হৈছে আৰু এইখিনি কৰি ঘৰখন চলি আছে মই এইটো কৈ আছোঁ আৰু আৰু

তেও কেতিয়াবা হয়তো মানে পোৱালি অলপ এই যিটো অৰিজিনেল সোণালী সেইটো নাহে মানে সেইটো মাজে মাজে হয় কেনেকে আহে এইটো আমি নেজানো আৰু পোৱালি প্ৰডাকশ্যন ক'ত হয় সেইটোও নেজানো খালি আমি অৰ্ডাৰ কৰি পিনে পোৱালিটো দোকানৰ পৰা আনো এই কেতিয়াবা মানে মাজতে দুই এবাৰ এনেকুৱা হৈছে মানে সোনকালে ডাঙৰ নহয় দানা খুৱালে মেলিলে সেইখিনি কৰিবলৈ যাওঁতে কেতিয়াবা অলপ এই মাজতে এবাৰমান দুবাৰমান এনেকুৱা হৈছে আৰু এইখিনি হৈছে যদিও মই হাৰ মনা নাই এইখিনি কৰি পিনে মই খাম বুলি কৰিব পাৰিম বুলি এতিয়া বৰ্তমানটো ভালকে হৈ আছে এতিয়া মোৰ বৰ্তমানত যিখিনি এতিয়া কুকুৰা আছে সেইখিনি কুকুৰা আপোনাৰ আৰু পোন্ধৰ দিনৰ পিছত মই বিক্ৰী কৰিব পাৰিম আৰু ধুনীয়া হৈ আছে আৰু এইখিনি কৰিয়েই ঘৰ চলাৰ উপৰিও এই স্কুলৰ পঢ়া মেলা ক্ষেত্ৰত কথাটো কৈছোঁৱেই ল'ৰাক স্কুললে নিয়া তাৰপিছতে আকৌ গাড়ী ভাড়া দিয়া এইবোৰ কাম চলি আছে আৰু ঘৰখনৰ গোটেই যিখিনি কয় বেমাৰ আজাৰৰ পৰা ঘৰখন চলি থকা আৰু এইখিনি কৰিবলৈ ধুনীয়াকৈ আমি চলি আছোঁ সেইটোৱে আৰু দুই নম্বৰতে আপোনাৰ হেৰিটো কোনটো জাতে আপোনালোকে ক'লে কোনটো জাতে মানে আপোনাৰ এই লোকচান কৰে লোকচান কৰা কথাটো কৈছিলোঁ যে এই লোকেল যিটো মানে আমাৰ থলুৱা হাঁহ

এই কেম্বেলৰ লগত মানে কেম্বেল হাঁহটোৰ লগত এই লোকেল হাঁহটো ইমান তুলনামূলক ভাৱে অলপ কম হেৰি প্ৰডাকশ্যন হয় মানে মাংস ক্ষেত্ৰতে হওক বা কণী পৰা ক্ষেত্ৰতে কণী খুব কম পাৰে

আমি কণী বিকি আজি যিটো পাইছোঁ মানে সেইটো কুকুুৰাৰ লগতে লগ লগাই মানে তিনিমাহৰ মূৰত টকা ত্ৰিছ হোজাৰমান টকা উপাৰ্জন কৰিব পাৰোঁ

সেইটো কৰিবলৈও মই সময় পাম ঘৰতে থাকোঁ যিহেতু সেইখিনি কৰি তেতিয়া আৰু দুটকা পইচা বেছিকৈ পালে মানে মোৰ ভাল লাগিব আৰু এইটো এতিয়া মই কৈছোঁ যেনে ওচৰ আমাৰ দুই চাৰিজনক মই এইটো কথা ভালদৰে কৈছোঁ যে তোমালোকে ভালকে পোহা কুকুৰা হাঁহ আৰু সেইখিনি পুহি মেলি তুমি তোমালোকো লাভৱান হ'বা ঘৰ পৰিয়ালটো ভালকৈ চলিব বিশেষকৈ যি কেইজন মানুহে মোৰ লগত সহায় কৰি থাকে তেওঁলোককো কৈছোঁ এইটো কথা তোমালোকে এইটো কাম কৰা আৰু সেইখিনি কৰিবলৈ যাওঁতে তোমালোকৰ যিটো পইচা পাতি ইনভেষ্ট কৰিব লাগে মই সহায় কৰিম বুলিয়ে কৈছোঁ আৰু যিহেতু মই মোৰ পইচা এটা ওলাই থাকে এই পইচাটোৰ ওপৰত তেওঁলোককো মই সহায় কৰিব পাৰিম আৰু সেইটো ধাৰ হিচাপে দি তেওঁলোকৰ পৰা মই কি দিয়ে সেইটো কিবা এটাটো ল'ব লাগিব ধৰক মই যিদৰে ব্যৱসায় আৰম্ভ কৰিবলৈ সময়ত মোৰ এটা পইচা আনিছিলোঁ ধাৰলে সুতলে আৰু সুতটো মানে খুব কম সুততে আনিছিলোঁ দহ টকা এশত দহ টকাকে এই দহ টকা পইচাটো দিবলৈ যাওঁতে মোৰ

আপোনাৰ এতিয়া এই ইয়াতে ক'লে হাঁহ কুকুুৰাৰে যদি বছৰত কিমান টকা উপাৰ্জন হয় বুলি ক'লে

আৰু যদি অলপ মই বহলাই ব্যৱসায়টো কৰোঁ বহলাই মানে মই এই

আৰু কৰিম বুলি মই এইটো ভাবি আছোঁ মনতে এতিয়া পইচা জমা কৰি গৈ আছোঁ আৰু বেংকতে আৰু সেই বেংকৰ পৰাও মই ঋণ অকণমান ডাঙৰকৈ লৈ

এইভাগে কৰি পিনে হাঁহো বঢ়াব লাগিব সেনেকে কৰি এইখিনি কৰি আছোঁ এইখিনি কৰিবলৈ যাওঁতে মই মানুহটো নিজে কেনিও এতিয়া ধৰক যাওঁ বুলি ক'লে পটককে কৰ'বালৈ যাব নোৱাৰোঁ বিশেষকে কুকুৰা হাঁহৰ লগত লাগি থাকিবলগীয়া হয় আৰু এই বিক্ৰী কৰাৰ সময়ত মানে আৰু যিটো কয় এই ঘৰতে বিক্ৰী কৰোঁ

প্ৰায় পঞ্চাছ ষাঠি টকাৰ কমত আমি ঘৰৰ পৰা মানে হ'ল চলে ৰেটত এৰি দিবলগীয়া হয় আৰু এইখিনি কৰিবলৈ যাওঁতে মই এতিয়া বৰ্তমানটো ঠিকেই আছে এই আপোনাৰ যিখিনি কয় এই বেপাৰীসকলৰ লগতো ভাল এটা মানে সম্পৰ্ক গঢ়ি উঠিছে তেওঁলোকে কেতিয়াবা মোক কয় দাদা পইচাৰ অসুবিধা হৈছে মই এতিয়া বিক্ৰী পিনে পইচাটো দিম হ'ব তেনেকে কৰি মই অলপ অলপ কেতিয়াবা দিব পৰা হৈছো মোৰ আচলতে এই চৰ্দি এটা লাগি আছে এইটোৰ কাৰণে অকণমান হাঁচি আহিছে বাৰু এতিয়া আপোনাৰ এইখিনি কৰি যিখিনি সম্পর্ক গঢ়িছে তেওঁলোকৰ লগত ভাল এতিয়া তেওঁলোকেও মোক সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে বাৰু

এইখিনি কৰি মেলি মই এতিয়া বৰ্তমান ঠিকেই চলি আছোঁ আৰু ভৱিষ্যতে যদি মই আৰু অলপ ডাঙৰ কৰি লওঁ তেতিয়া মই আৰু দুজনমানুহ বেছিকে তাত ইনভ্লভ কৰিব পাৰিম মানে তেওঁলোকৰ ঘৰখনো চলিব আৰু ঠিক তেনেদৰে ময়ো চলি আছোঁ মোৰ ঘৰখন চলি আছে পৰিয়াল চলি আছে

এতিয়া বৰ্তমান আৰু যদি অলপ ডাঙৰ কৰোঁ তেতিয়া মোৰতো আৰু এই উপাৰ্জনটো বাঢ়ি গৈ থাকিব

বাৰু ব্ৰইলাৰ মাংসতকৈ বহুতেই খাবলেও ভাল লোকেল কুকুৰাৰ দৰে খাবলৈ এই মাংসখিনি খোৱা মানুহখিনি আৰু ঘৰৰ পৰাও বিচাৰি থাকে কুকুৰা আমি বিক্ৰী কৰিয়ে থাকোঁ ঘৰত আৰু সেনেকে বিক্ৰী মেলি মোৰ এই তিনিমাহৰ মূৰত আপোনাৰ সেই ত্ৰিছ হোজাৰ টকা মান এতিয়ালৈকে মানে

আগবাঢ়ি গৈ থাকিম আৰু এনেকেই মই কুকুৰাৰ আৰু হাঁহৰ পালনৰ ক্ষেত্ৰত মই কৰিয়ে আছোঁ আৰু কৰি যাম

এই মূল্য বৃদ্ধি হ'বলৈ যাওঁতে মানে অলপ এই দৰৱ পাতিবোৰ কিনিবলে দিগদাৰ ঠিক আছে এইখিনিয়ে ক'লোঁ